অসমত বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে গতিকে বিভিন্ন ধৰ্মসমূহে দৰিদ্ৰতা আৰু সমাজ কল্যাণৰ বা সমাজ সবলীকৰণ বা দান দক্ষিণাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা আছে যেনেকৈ আমাৰ নামঘৰসমূহত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত হয় তাত সকলো জাতি বৰ্ণ মিলি তাত বিভিন্ন ধৰণে খোৱা লোৱা কৰা হয় গতিকে তাত কোনো ভেদাভেদ নাথাকে আৰু যদি কোনোবা এজনে কিবাকিবি কাৰণত অনুষ্ঠান প্ৰতিষ্ঠান পাতিবলৈ অৰ্থনৈতিকভাৱে অসমৰ্থ হয় বাকীসকলে তেওঁ সহায় কৰি সেই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিয়ে ইয়াৰ উপৰিও বৃদ্ধাশ্ৰমসমূহত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান বা বিভিন্ন ব্যক্তি বিশেষে কাপোৰ কানিৰপৰা খাদ্য বস্তুলৈকে দান কৰে আৰু লগতে সমাজৰ এই বিশেষত গাঁও অঞ্চলত বিয়া বিবাহ বা তেনেধৰণৰ কিবা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান হ'লে যদি পৰিয়ালটো দৰিদ্ৰ হয় সমাজৰ সকলোৱে তেওঁক সহায় কৰি বিয়া বাৰু উদযাপন কৰাত সহায় সহযোগিতা আগবঢ়ায় আৰু সমাজৰ ব্যক্তিসকলক বিভিন্ন ধৰণৰ দায়িত্ব অৰ্পণ কৰে আৰু সেই ব্যক্তিসকলে সমাজৰ বিভিন্নখিনি সামাজিক দিশৰ কাম কাজ সেৱা আগবঢ়ায় আৰু লগতে সমাজত যিখিনি অপৰাধমূলক বা বিভিন্ন অনৈতিক কাৰ্যকলাপ ৰোধকৰণৰ কাৰণেও বা সমাজ সবলীকৰণৰ কাৰণে নামঘৰ মন্দিৰ মছজিদ সকলোতে বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰা যায়